হেল্ল' ফুড ফিউজন হয়নে মই আপোনালোকৰ ইয়াতে খাদ্য বস্তুৰ অৰ্ডাৰ কৰিছিলোঁ এটা দোচা পেকেট অৰ্ডাৰ কৰিছিলোঁ দোচাটোৰ কিন্তু যিখিনি আপোনাৰ হে হেৰি আছে যিখিনি মানে মছালা আছে সেইটোতো লীক হৈ আছিলে তাত যিটো পেকেটত মোক দিয়া হৈছিলে পেকেটটোতো লিকিং হৈ আছিলে গতিকে লীক থকা পেকেট এনেকুৱা আমিতো একচেপ্ট নকৰোঁ গতিকে আপোনালোকে হয় পইচাটো ৰিফাণ্ড কৰক নহ'লে অতি শীঘ্রেই মোক এটা বেলেগ আকৌ আনি পেলাই হ' ফ্ৰেছ খাদ্যৰ পেকেট এটা মোক দিবলৈ কোৱা হ'ল